হয় দাদা মই প্ৰাণজিৎ নাথে ক'লোঁ হয় মই মানে যোৱাবাৰ আপোনালোকৰ এজেঞ্চিৰ পৰা এখন গাড়ী বুকিং কৰিছিলোঁ হয় গুৱাহাটীৰ পৰা আপোনাৰ শ্বিলঙৰলৈকে অঁ মানে তেওঁ ড্ৰাইভাৰজনৰ লগতে গাড়ীখনৰ ফেচিলিটিখিনি বহুত ভাল পালোঁ মানে হয় সেইখন গাড়ীকে মই আকৌ এবাৰ বুকিং কৰিব বিচাৰিছিলোঁ আপোনাৰ হয় হয় এই নীলা কালাৰৰ চুইফটখন হয় হয় হয় হয় এই অভিজিৎ নাথ ড্ৰাইভাৰজনৰ নাম অভিজিৎ নাথ হয় হয় হয় হয় হয় মই মানে গাড়ীখন ভাল পাইছিলোঁ সেই কাৰণে মই আকৌ এবাৰ পুনৰ মোৰ শ্বিলঙলৈ যাবলগীয়া আছিলে গতিকে আকৌ এইখন গাড়ীকে বুকিং কৰিব বিচাৰিছিলোঁ মানে হয় হয় এইখন গাড়ীয়ে লাগে মোক সেইখন গাড়ী বুকিং কৰি দিয়ক মোৰ কাৰণে হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে